মই আলহীক আপ্যায়ন কৰিবলৈ ধৰক মোৰ মা দেউতা আছে মই নিজেটো বনাব নাজানো সিমান ধৰক কেতিয়াবা যদি কোনোবা আহে চাহ দিওঁ বা চানা দিওঁ লগত বাকী ভাত খোৱাকৈ আহিলে ভাত খুৱাওঁ বা যিয়ে যি খাই ভাল পায় আনি দিওঁ আপ্যায়ন কৰিবলৈ ধৰক মই আনি দিব পাৰোঁ আনিয়েই দিওঁ বাকী মা দেউতাহঁতে বনাই খুৱায় আৰু সেইখিনি মা দেউতাহঁতৰ কাম আপুনি ৰান্ধি মই ৰান্ধি খুৱাব গ'লে তেনেকৈ একো ভাল নাপাওঁ মই ইমান ভাল নহয় বেছি সময় মা আৰু দেউতাই কৰে বা বা আছে মোৰ বায়ে কৰে